মই চহৰক মানে বৰপেটাত যাইয়ে থাকোঁ আপীটুকো ডেন্সত দিছোঁ তাকেও যাওঁ আজিও যাব লাগিছিল ডেন্সত আৰু এই কাপোৰ কানি কিনিব গেলিও তাতে যাব লাগে বৰপেটাকে যাব লাগে আৰু কিবা কিবি কৰবা গেলিও এই বৰপেটাকে যাব লাগে গোটৰ সকামতো বৰপেটাকে যাব লাগে টাউনত যাই থকা পৰে দেউল চাব লাগিল কীৰ্তন চাব লাগিল বৰপেটাখনে আমাৰ মেইন হেন চহৰ হেন হৈছে বৰপেটাক নেগ'লি আমাৰ নহ'বই ডেন্সত যাবা লাগিল পুৱা অঁ শুক্ৰবাৰ শনিবাৰ এনকে যাবা লাগে আৰু সোমবাৰেও যাবা লাগিল আৰু নাওমেন কিবা অ'ফিচিয়েলি কাম যদি থাকে তাকো যাব লাগিল এই কি বেংকক যা এই কি ক'বাক যা মুঠতে দাউৰিয়ে থাকবা লাগে বৰপেটা পিল পিলিত উঠ আৰু যাই থাক বৰপেটাক যাই আৰু তাতে বাজাৰো কৰ শাক পাচলিও আন যি আনা কবি আনা যি আনা তাতে চব পাই আদা নহৰুৰপৰা চব যি আনা ষ্টেচনাৰী লাগে ষ্টেচনাৰীও আন চব মুঠতে আনবা পাৰি একো অভাৱ নাই খোৱা ফল মূলৰপৰা চব খালি পইচাকেটা লৈ গেলি হ'ল বেগ এখন ভৰ্তি কৰি পইচাখিনি লৈ যা যাইয়ে আৰু হেৰি হাতত পলিথিন এটাত বস্তু মাখান লৈ আহ নহ'লে মানে দাম না বস্তু বাহনীৰ সেই কৰি সেইকাৰণেতো নিজে খেতি কৰা কৰিছোঁ বোলো নিজে যি পাৰোঁ খাওঁ খেনি হ'লিও তাৰে দুইপইচা কিজানি পাওঁৱে চলিব পৰা কৰি সেইকাৰণে এইবিলাক কামত লাগি আছোঁ